অ বৰুৱানী হয়নে আপোনালোকৰ সেই ল'ৰাটোৰ স্কুলৰ ৰিজাল্ট দিছে আপুনি গম পাইছেনে অঁ অঁ আমিতো আমিতো স্কুলতো আমিতো স্কুলততো ঠিকেই পঢ়াওঁ কিন্তু তেওঁ কথা বতৰা নুশুনে নেকি একো হেল্ল' অঁ স্কু আমিতো স্কুলত ঠিকেই পঢ়াওঁ তেওঁ কথা বতৰা নুশুনে নেকি ঘৰত অঁ আমিতো ঠিকেই পঢ়াওঁ

অ আপনালোক গাৰ্জেণে ঠিককৈ পঢ়াব লাগিব আৰু টিউশ্যন চিউশ্যন দিব লাগিব সময়মতে পঢ়িব লাগিব তেতিয়াহ'লে আৰু আমিতো আমাৰতো একো কোনো কমপ্লেইন নাই আমিতো ঠিকেই পঢ়াওঁ সব ল'ৰা ছোৱালী ঠিকেই আছে ধমকিতো আমিতো ধমকিতো দিয়েই থাকোঁ তেওঁ বুলি নহয় প্ৰত্যেক ল'ৰা ছোৱালীকে ধমকি দিওঁ তাৰ উপৰি যদি এনেকুৱা কৰে তো কেনেকুৱা হ'ব এতিয়া ইংৰাজী অসমীয়া হিন্দী সব কমপ্লিট ঠিকে আছে আমাৰ তো আমাৰ স্কুলত কোনো ল'ৰা ছোৱালীৰ প্ৰব্লেম নাই আমি ঠিকেই পাওঁ অ সেইটোৱেতো কথা আপনালোকে গাৰ্জেণে গাইড দিব লাগিব ঘৰত পঢ়িলে কি হ'ব স্কুলত পঢ়া ঘৰত পঢ়া বেছি ভাল ইমান ল'ৰা ছোৱালী থাকে স্কুলত কলেজত তাৰ উপৰি আমি হে অ ম'বাইলটো এৰিব লাগিব তেওঁ ম'বাইলটো ম'বাইলটো এৰিলে ম'বাইলটো এৰিলেহে তেওঁ পঢ়িব পাৰিব এনি টাইম চৌবিছ ঘণ্টা ম'বাইলত নহয় নহয় ম'বাইলটো নোহোৱা কৰি থৈ দিব লাগিব ম'বাইলটো ছুইটচ্ অফ কৰি পেলাই বাকচত থৈ থৈ দিব লাগিব পঢ়ক পঢ়া উঠা ভাল পঢ়াত ভাল হ'লেহে ম'বাইল দিব সেইখিনিয়ে আচল কথা কি কয়